হেল্ল' এই অই এইটো হেৰি নিকি কি কয় এই মা মানাহ নেশ্যনেল হেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ এইটো হেপী হোম কটেজৰ না নম্বৰ হয় নিকি অ' আমি নেক্সট উইকত মানে হেৰি ফুৰিবলৈ ফেমিলি এটা যোৱা আমাৰ ফেমিলিটো যোৱা কথা আছে তাতে আপোনালোকৰ হেৰি কটেজ খালী আছেনে বাৰু এটা বুক কৰিব বিচাৰিছোঁ আৰু ফুৰিব কাৰণে এই কেব চেব কিবা ব্যৱস্থা হ'ব টুৰিষ্ট আৰু গাইডৰ ব্যৱস্থা হ'ব ন অ' অ' আমি মানে কি হয় ফেমিলি মেম্বাৰ চাৰিজন আৰু আমি হেৰি ড্ৰাইভাৰ লৈ যাম পাঁচজন মানুহ যাম মানে আমাৰ ডাবল বেডৰ এটা মানে একেটা কটেজতে দুটা ৰুম হ'লেও আমাৰ হৈ যাব তাৰমানে এটা পা পাইলট থাকিবলৈ আৰু আমাৰ যি ডাবল বেডৰ এটা ৰুম হৈ যায় বা ডাবল চিংগল দুটা হ'লেও আপত্তি নাই কিন্তু মানে আমাৰ চাৰি পাঁচজন মানুহৰ ব্যৱস্থা হ'ব লাগিব অ' তেতিয়া আপুনি এই নম্বৰটোতে আমাক জনাব কনফাৰ্মেশ্যনটো আৰু আমিও তাৰমানে আমাৰ সুবিধামতে নেক্সট উইকৰ যিটো ডেফিনিট ডেট মানে সেইটো আমি জনাম মানে নিৰ্দিষ্ট দিনটো হ'ব

পাঁচজন মানুহৰ সেই থকা খোৱা ব্যৱস্থা

ঠিকেই আমি নিজেই বনাই খোৱাই কথা ভাবিছোঁ

অ' অ' আৰ্লি মৰ্ণিং

অ' অ' সেইটো সুবিধাই লাগে অ' অ' হ'ব এইটো নম্বৰতে আমাক জনাব আমিও ডেটটো জনাম বাৰু অহ ঠিক আছে